হেল্ল' দাদা মই এই কেবখন বুক কৰিছিলোঁ যে ডিব্ৰুগড় কমানচিকাৰ পৰা দিব্যজ্যোতি কোঁৱৰে মই হঠাৎ গা মানুহজনৰ গা বেয়া হোৱা কাৰণে মই যাব নোৱাৰিলোঁ মোক টকাটো জি পে' কৰি ঘূৰাই দিয়ক